ভাৰতীয় মহিলাসকলে বৰ্তমান সময়তো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিগত বছৰবোৰৰ তুলনাত মহিলাসকলৰ সমাজত কিছু পৰিমানে আগবঢ়া হোৱা দেখা গৈছে কিয়নো মহিলাসকলে পূৰ্বৰ তুলনাত সমাজত বিভিন্ন সামাজিক কামত বিভিন্ন অগ্ৰণী পদক্ষেপ তথা দায়িত্ব মূৰ পাতি লয় আৰু সামাজিক কাৰণত হোৱা দেখা যায় সমাজত মহিলাসকলে বৰ্তমান এশ শতাংশই সুৰক্ষিত হোৱা নাই বৰ্তমানো বিভিন্ন অশ্লীল ইংগিতৰ সন্মুখীন হয় বৰ্তমান ভাৰত চৰকাৰে বিভিন্ন দপ্তৰ আসনৰ স সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে কৰ্মক্ষেত্ৰত কিছু পৰিমাণে সক সংৰক্ষণ কৰিবলগীয়া হৈছে শিক্ষা ক্ষেত্ৰত ভাৰতৰ শিক্ষা মন্ত্ৰণালয় শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমান্তৰালভাৱে মহিলাও আগবাঢ়িব লাগে